আমাৰ অসমৰ থলুৱা বস্তুৰ ভিতৰত বহুত বস্তুৱেই আছে যেনে নেমুটো বিশেষকৈ নেমুটো আমাৰ অসমত উৎপাদিত হয় কিন্তু বাহিৰলৈ বহুত নিয়ে বাহিৰৰ ঠাইবিলাকত আজিকালি আমাৰ অসমৰ কাজি নিমুতো বহুতেই প্ৰচলন হৈ পৰিছে ব বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় মানুহে বিৰাট ভাল পোৱা হৈছে আমাৰ অসমৰ কাজি নেমুটো আৰু তাৰ ভিতৰতো আছে অসমত বহুতো থ থলুৱা মানে ফল পায় যেনে পনিয়ল জলফাই পনিয়ল জলফাই বগৰী বগৰী আৰু বহুত বস্তুৱেই আছে ফল ফলৰ ভিতৰত আমাৰ ৰবাব টেঙা এটা এবিধ আছে সেইবিলাক বাহিৰত বিশেষকৈ পোৱা নাযায় আৰু আমাৰ মানুহে সেইবিলাক খুব ভালো পায় খায়ো আৰু যেতিয়া এইবিলাক ধৰক জলফাই ওলায় তেতিয়া মানুহে ঘৰৰ পাচল জলফাই ওলায় সেইবিলাক আনি মানুহে আচাৰ চেচাৰ বনায় আৰু বাহিৰৰ পৰ্যটকে আহিলে সেইবিলাক বস্তু আচাৰ আদি খাবলৈও বিচাৰে আৰু ভালো পায় কিছুমানে বগৰী বিশেষকৈ বগৰী আচাৰটো মিঠা আচাৰটোও খুব ভাল পায় আৰু অ যেনেকৈ ধৰক আমাৰ লাইশাকটো ধৰক যায় পাহাৰলৈ পাহাৰৰ পৰা আহে আপোনাৰ জালুক আদা সেইবিলাকো বাহিৰৰ পাহাৰৰ পাহাৰৰ পৰা আহে সেইবিলাক আৰু সকলোবিলাক বস্তু আচলতে খুব ধুনীয়াকৈ পোৱা যায় ইয়াত কোনো মানে হেৰি নাই আৰু তাৰোপৰি আমাৰ মানুহে যিবিলাক বস্তু ধৰক খাই বা ভাল পায় সেইবিলাক বস্তু আমাৰ অসমতেই পোৱা যায় আ যেনেকৈ ধৰক আমাৰ মানুহৰ খেতিও খেতিও কৰে বহুত ধৰক এ আপোনাৰ বিলাহী এনেকুৱা ধৰণৰ বস্তুও খেতি কৰে আৰু আদা জাতীয়তো খেতি কৰে কিন্তু অসমত বেছি নহয় পাহাৰীয়া জেগাত সেইবিলাক বেছি হয় জালুকো পাহাৰীয়া জেগাতেই হয় পাহাৰীয়া জেগাতেই হয় আৰু জালুকটো তাৰ পৰাই আহে আৰু ইয়াৰ পৰা আমাৰ ধৰক লাই শাক লফা এনেকুৱাবিলাক বস্তু পাহাৰলৈ নিয়া দিয়া পাহাৰলৈ নি দিয়া হয় আৰু পনিয়ল লিচু লেটেকু লেটেকু এবিধ এটা ফল আছে আমাৰ সেইটো গুটিটোৰ ভিতৰত তিনটা ভাগ থাকে সেইটো এটা লেটেকু আৰু বস্তু লেটেকু লেটেকু গছজোপা বেছি ওখও নহয় বেছি হেৰিও নহয় আৰু একদম ধুনীয়াকৈ লাগে শিৰ শিৰ হৈ ধুনীয়াকৈ লাগে একে থোপা থোপকে লাগি যায় বিৰাট ভাল লাগে দেখিবলৈ লেটেকু যেতিয়া লাগে আৰু তেতিয়া মানুহবিলাকেও খাই খুব ভাল পায় যেতিয়া লেটেকু পকে বা হেৰি কৰে তেতিয়া খুব ভাল লাগে লেটেকু আচলতে গৰম দিনত হয় লেটেকু পনিয়ল আৰু ৰবাব টেঙা এনেকৈ গৰম দিনতেই পোৱা যায় আৰু কৰ্দয়ো আমাৰ অসমত পোৱা যায় বহুত ফলেই আচলতে বহুত ফলেই পোৱা যায় কা বিশেষকৈ কাজি নেমুটো আমাৰ অসমৰ পৰাই আজিকালি আমাৰ অসমতে উৎপাদন হয় আৰু অসমৰ পৰা আজিকালি বাহিৰত বাহিৰৰ অঞ্চলবিলাকত পঠোৱা আন্তঃৰাষ্ট্ৰীয়ভাৱে বি বিখ্যাত হৈ পৰিছে আমাৰ মানে নেমুটো বিশেষকৈ কাজি নেমুটো বিশেষকৈ কাজি নেমুটো মানে বিৰাট মানে হেৰি প পৰিছে প পৰ্যটকৰ ভিতৰতো প্ৰভাৱ বেছিকৈ পেলাইছে নেমুটো আজিকালি বাহিৰলৈ বহুত নিয়া হৈছে ফল মূল আদি বহুতো পোৱা যায় অৱশ্যে অসমত বহুত থলুৱা ফল মূল পোৱা যায় যেনে আমো পোৱা যায় আমটো অৱশ্যে বাৰু পোৱা যায় চবতে বিহাৰ চিহাৰতো আম পোৱা যায় তথাপিও আমাৰ অসমতো আম আছে কঁঠাল আছে কঁঠালো পোৱা যায় আম কঁঠাল এইবিলাকো পোৱা যায় আৰু আনাৰস পোৱা যায় আনাৰস পোৱা যায় লিচু পোৱা যায় অসমত বহুত তেনেকুৱা থলুৱা বস্তু পোৱা যায়েই অসমত আজিকালি আৰু নতুনকৈ মানুহবিলাকে নতুন নতুন ধৰণৰ ফল মূলৰ খেতি কৰিবলৈ লৈছে ফল মূলৰ খেতি কৰিবলৈ লৈছে বহুত বস্তুৱেই অসমত মানুহে ফল মূলৰ খেতি কৰিবলৈ লৈছে নানান মানুহে নানান খেতি কৰিব লৈছে গতিকতে অসমতো মানুহ অলপ উন্নত ধৰণৰ খেতি ক কৰিব লগা কৰিব ধৰিছেই যেনে পৰ্যটক আমাৰ অসমলৈ পৰ্যটক আহিলে আমাৰ কি থলুৱা ফল মূল নেমু বিশেষকৈ নেমুটো তেওঁলোকে বৰ দৰকাৰ হয় নেমুটোক বৰ বিচাৰে তেওঁলোকে আৰু তেওঁলোকৰ সকলোবিলাক বস্তু আমাৰ অসমত আহিলে সকলোৱে সেইবিলাক বস্তু যোগান ধৰেই নধৰাকৈ নাথাকে গতিকেতে আমাৰ অসমত ফল মূল আদি কৰি বহুত বস্তুৱেই পোৱা যায় লেটেকুৰ কথা ক'লোৱে পনিয়ালৰ কথা ক'লোৱে পনিয়ল পনিয়লটো কাঁইত থকা গছডাল আৰু আপোনাৰ নীল বেগুনীয়াৰ নিচিনা হয় পনিয়লটো আৰু লিচিটোতো জানেই গতিকতে আম কঁঠাল সকলোবিলাক আমাৰ অসমতেই পোৱা যায় খেতিৰ ভিতৰতো ধৰক আমাৰ কৰে মানুহে বন্ধাকবি ফুলকবি ওলকবি এইবিলাক কৰে আজিকালি বকলীয়া কৰে মানুহে মানে খেতি বে খেতি বাতিৰ কাৰণেও আজিকালি মানুহ বহুত হেৰি কৰা হৈছে ভালো লাগে দেখি খেতি বাতি মাহ সৰিয়হ সৰিয়হ সৰিয়হতে যাৰ ঘৰত থাকে বহুতো তেল কিনিবই নালাগে বছৰটো ধৰি তেওঁলোকে তেল নিজেই মা সৰিয়হ তেল উৎপাদন কৰি লয় আৰু আলু তেনেকৈ মান বহুত বহুত আলু উলিয়াই বহুত খেতি খেতি কৰি তেওঁলোকে বহুত পইচা আলু বেছি বহুত পইচা উপাৰ্জন কৰে আৰু ফল মূলটো কথাই নাই ফল মূলো অ আদেই কিছুমান মানুহে ধৰক ঘৰতে অমিতাটো আছে বেচিবলৈ লৈ যায় বজাৰত বা কলটো কলো তেনেকৈ আমাৰ আছে কলো কলো তেনেকৈ মানুহে ঘৰত ঘৰতেই আছে ঘৰত কলবিলাক হ'লে মানুহে বেচিবলৈ লৈ যায় এই আমাৰ অসমৰ মানুহবিলাক অৱশ্যে খুব এটা হেৰিও নহয় বহুত মানুহেই আমাৰ গৰীব মানুহ গতিকতে সেই মানুহসকলে সদায় মানে ঘৰৰ কিবা এটা বস্তু বেচা মেলা কৰি পইচা পাতিৰে আন তাৰ সেই পইচা পাতিৰে তেওঁলোকে কিবাকিবি খাদ্য বস্তু আনে আজিকালি বস্তুৰ দাম দিনক দিনে বাঢ়ি গৈছে সেইবিলাক বস্তু ধৰকচোন কিমান বস্তুৰ দাম বাঢ়িছে এনেকেই কিছুমান বস্তু ঘৰতে উৎপাদন হোৱা থলুৱা বস্তু বেছি পেলাই মানুহে তেনেকৈ কৰি নিমখ হালধি তেল এইবিলাক আনে দালি এইবিলাকো আনে আমাৰ আকৌ আৰু এটা কথা আমাৰ অসমত মানুহে মাটি দালি মাটি দালিটোক ভাল খেতি কৰা হৈছে মাটি দালি মগু দালি আদি সকলোবিলাক খেতি আমাৰ অসমতে ব অসমৰ বহুত কৃষক কৃষকে খেতি কৰা হৈছে ধান খেতিটো কৰেই তথাপিও মাটি দালি এইবিলাক সকলো খেতিয়েই কৰা হৈছে কি হ'ল বা নাজানো আৰু অঁ হ'ল কোৱা হ'লনে